অঁ হয় বাইদেউ অঁ মই কথা এটাৰ কাৰণে ফোন মাৰিলোঁ আপোনাক আমাৰ ইস্কুলৰ এই ক্লাছ নাইন আৰু টেনৰ ল'ৰা ছোৱালীকেইটাক আমি এই ডিষ্ট্ৰিক ডাক বাংল'ৰ মিউজিয়ামলৈ নিম বুলি ভাবিছোঁ আপুনি বা কি কয় এতিয়া হয় হয় এচকাৰ্চনৰ কাৰণে তাকে অহা সপ্তাহত হ'লে ভাল কথা অঁ অঁ তাকে যাম বুলি কৈছে অঁ তাকে তাকে আমি যা যোগাৰ কৰিব পাৰো তেন্তে এতিয়ালৈকে তাৰিখ ঠিক কৰা নাই অঁ অঁ তাকে আৰু হেৰি ইস্কুলৰ আবেদনখন দিম আৰু আমি তাৰপিছত ইস্কুলৰ পৰা ইস্কুলৰ ইস্কুলৰ পৰা ইস্কুলৰ পৰা ফাণ্ড ৰেইজ কৰা হ'ব নে অঁ অঁ তাকেই সেইটো খোৱা বোৱা আৰু গাড়ী ভাৰাৰ পৰা আদি কৰি সেইবিলাকটো লাগিবই তেতিয়া

অঁ অঁ দি দিয়ক তেতিয়া সুবিধা হ'ব তেতিয়া অঁ অঁ সেইবিলাক তেখেতকে দায়িত্বটো দি দিয়ক তেখেত আৰু এই বিলাকত আগবঢ়া যিহেতু গতিকে তেতিয়া সুবিধা হ'ব আৰু সুবিধা হ'ব আৰু

অঁ অঁ দা সেনেকে হেৰি কৰিব লাগিব আবেদনখনত অঁ আৰু দুইখিনি একেলগতে লৈ লৈ গ'লে ভাল হ'ব ক্লাছ নাইন আৰু টেনৰ ল'ৰাখিনি একেলগে একেলগতে একেখন গাড়ীত হ'লে বেছি তেতিয়া সুবিধা হ'ব পইচাটো অলপ কম পৰিব অঁ অঁ বান্ধি দিম বান্ধি দিম বাইদেউ আৰু সকলোকে ইউনিফৰ্মতে পি অঁ অঁ ঠিক আছে বাইদেউ আমি মিলাই ল'ম বাৰু অঁ অঁ ঠিক আছে বাইদেউ ঠিক আছে ধন্যবাদ বাইদেউ